হেল্ল' আপোনালোকৰ তাত পান কাৰ্ড বনাই নেকি বাৰু মোৰ পান কাৰ্ডখনৰ মানে নামটো অলপ বদলি কৰিবলে আছিলে ভুল হৈ আছিলে মানে সেইটো কাৰণে কি কি দিব লাগিব ডকুমেণ্ট অ' ঠিক আছে মই কাইলৈ তেতিয়া আপোনালোকৰ তাত বাৰটামান বজাত পোৱাকৈ গৈ আছোঁ অ' হ'ব দিয়ক তেতিয়া